আমাৰ ঘৰত ছাগলী হাঁহ কুকুৰা এইবিলাক মই সব যত্ন লওঁ আৰু চাফ চিকুণ কৰিবলগীয়া হয় ছাগলী গছৰ ডাল এ পাত কাটি আনি খোৱাবলগীয়া হয় আকৌ

গঁৰাল চাফা ৰাখিবলগীয়া হয় ছাগলীয়ে থাকিলে বহুত লেতেৰা কৰে বহুতখিনি খোৱাবলগীয়া হয় চাপৰ খোৱাবলগীয়া হয় ভাত চাপৰৰ লগত সানি খুওৱা হয় ছাগলীক ৰুটি বনাইও দিয়া হয় খাচী ছাগলীক এই চাপৰ ভাত আদি মিলাই দিবলগীয়া হয় ভাত ভাতৰ লগত নিমখ সানি তেনেকৈয়ে খোৱাবলগীয়া হয় ব এই বহু বহুতখিনি খোৱাবলগীয়া হয় কুকুৰা কুকুৰাও তেনেকৈয়ে খোৱাবলগীয়া হয় ব্ৰইলাৰ গঁৰাল চাফা কৰিবলগীয়া হয় কেতিয়াবা মই নাথাকিলে মানুহজনেও যত্ন লয় আৰু ঘৰত কৰ্মচাৰীয়ে চাফা কৰে কাম কৰা মানুহ চাফ চিকুণ কৰে কঁঠাল পাত কলপাত ছাগলীক এই নিম পাত এইবিলাক খুওৱা হয় আকৌ চৰাবলগীয়াও হয় চৰাবলৈ এটা সময় উলিয়াই লৈ যোৱা হয় ছাগলীক

পোৱালি দিয়ে পোৱালি দিলেও বহুতখিনি যত্ন ল'বীয়া ল'বলগীয়া হয় খুওৱা গাখীৰ খুওৱা পোৱালিক আকৌ চাফা কৰা ছাগলী সঘনে পায়খানা কৰি থাকে সেইবিলাকো সাৰিব চাফা কৰিবলগীয়া হয় গঁৰাল গঁৰালত গঁৰাল গঁৰাল ওখকৈ চাং দি ধুনীয়াকৈ ৰখা হয় সেই ছাগলীক কলপাত কঁঠাল পাত সেইবিলাক খোৱাই এবেলা বান্ধি থোৱা হয় বান্ধি আকৌ চৰাবলৈ নিয়া হয় হাঁহ কুকুৰাও সেই তেনেকৈয়ে গঁৰালৰ বান্ধি এবেলা খুলি দিয়া হয় কুকুৰা আৰু

ঠাইখিনি সঘনে চাফা কৰি থাকিবলগীয়া হয় লেতেৰা হ'লে হাঁহ কুকুৰ কুকুৰা এইবিলাকৰ বেমাৰ আজাৰো হয় ছাগলীও তেনেকৈ গাৰ নোমবিলাক হেৰি হয় বেমাৰৰে বাঁহ লয় চাফা নকৰিলে সেইবিলাক কৰিবলৈ বহুতখিনি কৰিবলগীয়া হয় যত্ন গঁৰাল লাগে ঘাঁহ লা লাগে ঘাঁহ খাবলৈও ঠাই লাগে সেইবিলাক কৰিবলৈ সেইখিনি কৰিবলৈও মানুহ দৰকাৰ হয় এইবিলাক কৰিবলৈ হ'লে ছাগলী ই খাচী ছাগলী এই মাইকী ছাগলী পাঠা ছাগলী ভাগ ভাগকৈ বন্ধা হয় এইবিলাক লগত ৰাখিলে পোৱালি ভাগ ভাগকৈ ৰখা হয় লগত ৰাখিলে ইটোৱে সিটোৱে খুচা খুচি লাগে লেতেৰাও হয় তেনেকৈ সেইবিলাক ৰাখি চাফ চিকুণ কৰি ৰখা হয় আৰু কুকুৰাও সেই তেনেকৈয়ে পোৱালি মাক একেলগতে বন্ধা নহয় হাঁহও এ ঠিক তেনেকৈ একেলগতে বন্ধা নহয় এক ঠাই এ ভাগ ভাগ কৰি বন্ধা হয় এজনী এজনীকৈ বস্তা পাৰি বান্ধি ৰখা হয় বস্তা ৰাতিপুৱা ধুই আকৌ ৰ'দত দি গধূলি আকৌ বস্তা পাৰি বন্ধা হয় তেনেকৈ এই চাফ চিকুণ কৰি ৰখা হয় আৰু গঁৰালৰ ভিতৰখনো তেনেকৈয়ে চাফা কৰি ৰাখিবলগীয়া হয় ছাগল ছাগলীয়ে খুব সঘনে প্ৰস্ৰাৱ কৰে পায়খানা কৰে এইবিলাক কৰি থাকে তেনেকৈয়ে চাফ চিকুণ কৰিবলৈ বাৰে বাৰে চাফা কৰি ৰাখিবলগীয়া হয় বাৰে বাৰে সাৰি থাকিব লাগে ঝাৰু দিব লাগে এ সেইবিলাক কৰিবলৈয়ো সেইবিলাক ময়ে কৰোঁ ঘৰত মই নাথাকিলে মানুহজনেও কৰে মানুহজনৰ বাহিৰে ঘৰখনত ল'ৰা ছোৱালী আছে তেওঁবিলাকেও কেতিয়াবা কেতিয়াবা কৰে তেনেকেই চাফ চিকুণ কৰি ৰখা হয় যত্ন বহুতখিনি ল'বলগীয়া হয় গৰু ছাগলী হাঁহ কুকুৰাক গৰুক এৰাল দিবলগীয়া হয় আকৌ আনি বান্ধিবলগীয়া হয় ঘাঁহ দানা দিবলগীয়া হয় খেৰ দানা খেৰ কাটি আনিবলগীয়া হয় ঘাঁহ কাটি আনিবলগীয়া হয় গৰু ৰাখিবৰ কাৰণে গৰু থাকিবলৈ গোহালি চাফ চিকুণ কৰি ৰখা হয় কৰিবলৈও গোবৰ পেলাই চাফা কৰি গঁৰাল কেতিয়াবা মুচি থোৱাও হয় তেনেকৈয়ে থোৱা হয় গঁৰালবিলাক চাফা কৰি ৰাখিলে সেই গৰু ছাগলীবোৰ বেমাৰ আজাৰৰ পৰা পৰিত্ৰাণ পায় আৰু খোৱা খোৱাবস্তুবিলাকো নিম পাত কঁঠাল পাত সেইবিলাক খালে ছাগলী পেটো ভৰে গাখীৰ ওলায় গা মাইকী ছাগলী পোৱালি দিয়াৰ পিছত কঁঠাল পাত খোৱায় এইবিলাক খোৱালে গাখীৰ ওলায় পোৱালি মাকক খোৱালে পোৱালীয়ে ভালকৈ গাখীৰ খাবলৈ পায় গাখীৰ খুৱাই ভালকৈ ই চাফা কৰি ৰখা হয় পোৱালি ছাগলী ই ঠাইখিনি সদায় মুচি দিয়া হয় মুচি পটাছ এইবিলাক কিবা কিবি ফেনাইল ছটিয়াই ভালকৈ ৰখা হয় বাহিৰা বস্তু একো সোমাব নোৱাৰাকৈ কুকুৰাও তেনেকৈ ৰখা হয় গঁৰালৰ ভিতৰত ফেনাইল ছটিয়াই তেনেকৈয়ে সঁজাত বস্তা পাৰি বান্ধি ই চাফ চিকুণকৈ ৰখা হয়